আমি গাহৰি পোহোঁ হাঁহ গৰু পোহোঁ হাঁহ কুকুৰা পোহোঁ গৰুৱে আমাক বহুত উপকাৰ কৰে খেতি বাতি বাৰিষা দিনত সহায় কৰে আৰু ঘৰত হাল চাল বাই শাক পাচলিত সহায় কৰে আমি গৰু মানে দানা পানী ৰাতিপুৱা এৰাল দি দুবৰীয়া পানী খোৱাওঁ গধূলি বান্ধো তেনেকৈ ধৰক কেতিয়াবা পথাৰত কুকুৰে কামুৰিলে আমি গৰম ফুটছাই বান্ধি গৰুক মই ভালকৈ বান্ধি থওঁ তেনেকৈ আৰু মানে গৰুক পেট বেমাৰ হ'লে আমি নেমু খুৱাওঁ নিমু নেমু নিমু খুৱাওঁ নিমখ খুৱাওঁ তেনেকৈ যত্ন লওঁ গৰুক আমি কেতিয়াবা বাৰিষা ছিজনত ঘাঁহ নাথাকে আমি খেৰ দিওঁ খেৰ দিও গোহালিত বান্ধি আৰু ঘাঁহ চাহ কাটি আনি দিওঁ পথাৰৰপৰা নহ'লে আকৌ বহাগৰ বিহুত আমি গৰু গৰু গা ধুৱওঁ দীঘলতি মাখিলতিয়ে তেনেকৈ নতুন পঘাৰে আকৌ গধূলি জাক চাক দি বান্ধো তেনেকৈ গৰুৱে আমাৰ বহুত উপকাৰ কৰে আকৌ গৰুটো ঘৰত পুহিলে মাইকী গৰু গাখীৰ দিয়ে গাখীৰ খাব পাওঁ নিজেও খাবলৈ পাওঁ আকৌ আনকো বিক্ৰী কৰিবলৈ পাওঁ তেনেকুৱা আমাৰ গৰু গৰুৱে বহুত উপকাৰ কৰে আনকি গাহৰি চাহৰিও পুহি আমি দানা চানা তিনি প্ৰতিপাল কৰোঁ তিনিবেলা তিনি সাঁজ দানা দিওঁ খুৱাই বুৱাই আমি নিজৰ উপাৰ্জনটো কৰোঁ হাঁহ কুকুৰাও তেনেকৈ ঠিক কেতিয়াবা মানে বেমাৰ চেমাৰ হৈয়ো দুই এটা মৰি যায় তথাপিও আমাৰ অসুবিধা হয় গাহৰি হাঁহ কুকুৰা মৰি যায় তেনেকৈ মানে অকণমান কষ্ট হয় আৰু